মোৰ গাঁৱৰ যুৱক যুৱতীসকলে কাম কৰিবৰ বাবে যোৱা আটাইতকৈ জনপ্ৰিয় ঠাইখন হ'ল গুৱাহাটী কাৰণ মোৰ ঘৰৰ নিকটৱৰ্তী মহানগৰ হিচাপে গুৱাহাটীয়ে বিখ্যাত বা গুৱাহাটীখনেই অৱস্থিত সেয়েহে জীৱিকা নিৰ্বাহৰ পথ বিচাৰি প্ৰায়বোৰ যুৱক যুৱতীয়ে গুৱাহাটী অভিমুখেই যাত্ৰা কৰা দেখা যায় তেওঁলোকে অধিকাংশই গুৱাহাটী চহৰলৈ প্ৰবজন কৰে আৰু জীৱিকা নিৰ্বাহৰ বাবে জীৱন ধাৰণৰ পথ নিৰ্ধাৰণৰ বাবে বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডত হওঁক বা অন্যান্য খণ্ডত হওঁক জীৱিকাৰ পথ বিচাৰি উলিয়ায় তেওঁলোকে সচৰাচৰ ব্যক্তিগত খণ্ডত কাম কৰা পৰিলক্ষিত হয় বহুতেই নানান উদ্যোগ প্ৰতিষ্ঠান বা অন্যান্য ব্য়ৱসায়িক প্ৰতিষ্ঠান নহ'লে ব্যক্তিগত বেংক সেৱা নতুবা চিকিৎসালয়ৰ ব্যক্তিগত খণ্ডৰ যিবিলাক কাম কাজ সেইবোৰত নিয়োজিত হৈ থকা দেখা যায় তাৰোপৰি কিছুমানে গাড়ীচালক নতুবা অন্যান্য কাম কৰা পৰিলক্ষিত হয় ইয়াৰ উপৰি অন্য কিছুমানো আছে যিসকলে ৰাজহুৱা খণ্ডত বা চৰকাৰী খণ্ডত কাম কৰে যদিও সেইসকলৰ সংখ্যা খুবেই তাকৰ তথাপি অধিকাংশই অসমৰ অন্যান্য চহৰসমূহত নিজৰ কৰ্ম ঠাই পালেও পিছলৈকে গুৱাহাটী অভিমুখে বদলি হোৱা বা যিকোনো কাৰণ হওঁক অহা পৰিলক্ষিত হয়